অসমৰ মানুহে নিজৰ সাংস্কৃতিক ঐতিহ্য অতি উলহ মালহেৰে পালন কৰে আৰু প্ৰত্যেক অসমৰ মানুহৰে মানুহৰে বিহু হ'ল প্ৰধান উৎসৱ আৰু অসমত আৰু এই বিহু আপোনাৰ তিনি ধৰণে মা ৰঙা ৰঙালী বিহু মাঘ বিহু কাতি বিহু এই তিনি ধৰণে বিভিন্ন নিয়মানুসাৰে পালন কৰে তেনেকৈ আমাৰ অসমত অম্বুবাচী মেলা পালন কৰা হয় আৰু এই সময় সময় মা কামাখ্যা আমাৰ পৃথিৱী বসুমতী চে অশুদ্ধ হয় বুলি ভবা হয় আৰু এই এই ধৰণেই চাৰিদিন ধৰি এই অম্বুবাচী মেলা উৎসৱ পালন কৰা হয় চবেই দেৱীৰ চৰণত আশিষ লয় এনেদৰে অসমৰ মানুহে বিভি নিজৰ ঐতিহ্যক স সন্মানৰে উদযাপন কৰে